হেল্ল' অঁ বাইদেউ অঁ এই মাছ লাগিছিল হেই অঁ এই আপুনি মই জনামতে আপুনি মহিলাৰ ভিতৰত আপুনি আছে অ'ত ত'ত হ'লেও আপুনি বোলে ভাল মাছ আনে বুলি কয় বোলে এই অমুক বাইদেউ বঢ়িয়া মাছ আনে সেইকাৰণে মইও আপোনাক ফোন কৰিলোঁ এতিয়া মাছটো আপোনাৰ কি কি মাছ আছেনো

অঁ এই হেৰি ৰৌৰ কিলো কিমান

এ তিনিশ বেছি হ'ব অলপ কমাই ধৰক কম মানে নাই মাছটো ভালে বুলি এ হ'লেও মা মাছৰ বেপাৰী কোনো দিনে সঁচা কথা নকয় ৰ'ব আপুনি ক'লে কি হ'ব অঁ ব বিচাৰি যাম মাছটো আপুনি ভালে দিব জানোঁ বোলে মাছ ভাল দিয়ে বুলি জানোঁ কিন্তু পইচা আঢ়ৈশ টকাত আ নহয় আঢ়ৈশ টকা হ'ব নে কওক এ নাই নাই বিশ টকা চিচ টকা নাই আঢ়ৈশই দিম আৰু এই ৰিঠা মাছটো হ'ব নেকি ৰিঠা মাছ অঁ ঠিক আছে মই মোক পাঁচ কেজি মাছ লাগিছিলে হ'বনে পাঁচ কিলো অঁ এতিয়া মোক দ আপোনাক মই আঢ়ৈশকৈয়ে দিম বিশ টকা নধৰিব কিন্তু এ আপুনি বৰ লাগি থাকেহে খেচ খেচকৈ বেপাৰী হ'লে এনেকৈ লাগি থাকিলে কেনেকৈ হ'ব মাৰ্কেট এ আপোনালোক বেপাৰী মানুহ কোনোদিনে সঁচা কথা নকয় মাছৰ বেপাৰী সোণৰ বেপাৰী কোনোদিন মিছা সঁচা কথা নকয় বিচাৰি আহে কাৰণ এ জানোঁ সেইদিনাখনেই আপুনি এই যিজন মানুহক মাছ দিছিলে অলপ গণ্ডগোল মানে অলপ সেই হেৰি লৰা মাছ দিছিলে লৰিছে মাছটো

ভালেই দিব যদি আপুনি কওক মোক আঢ়ৈশকৈ দিম মই তাতকৈ বেছি নিদিওঁ কিন্তু অঁ এই ভাল মাছ পাঁচ কিলো ৰেডি কৰক মই গৈ আছোঁ অঁ পেটুখিনিও দিব কিন্তু অঁ ঠিক আছে বাকলি নালাগে মোক পেটুখিনি লাগে অঁ পিছবিলাক